মোৰ জীৱনৰ ব্যক্তিগত লক্ষ্য হ'ল যাতে মই দুখীয়া মানুহক সেৱা কৰিব পাৰোঁ সিহঁতক যাতে মই সাহাৰ্য কৰিব পাৰোঁ সিহঁত সেইটো কৰিব কাৰণে মোক অনুপ্ৰাণিত কৰে সিহঁতক যেতিয়া মই সাহাৰ্য কৰোঁ সিহঁতৰ মুখত যিটো হাঁহিটো আহে বা সিহঁতৰ পৰা যিটো আশীৰ্বাদ আমি পাওঁ সেইটোৱে মোক বহুত অনুপ্ৰাণিত কৰে মোৰ লক্ষ্যৰ বাবে আগবাঢ়ি যাব কাৰণে